ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত মোৰ এটা চাৰি বিঘাৰ ফিচাৰী আছে তাত মই মৎস্য পালন কৰোঁ আৰু গাঁৱৰ গাঁৱৰ কিছুমান স্থানীয় লোকক মই চাহিদা পূৰণ কৰোঁ মাছৰ বিহুৰ সময়ত মোৰ ইয়াৰপৰাই সকলোৱে মাছ কিনি নিয়ে আৰু সেই সেই ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ গাঁৱত বহুতো অৰিহণা আছে মুঠতে লোকেল মাছবিলাক মোৰ ইয়াৰপৰাই নিয়া হয় আৰু কিছুমান দোকানীয়েও বা বেপাৰীয়েও মোৰ ইয়াৰপৰা মাছবিলাক নি গৈ নিপিনাই বিকেগৈ মোৰ ইয়াত মাছৰ মূল্যও কম সেইবাবে বহুতো বেপাৰী ইয়াৰপৰা মাছ নিয়েহি আৰু বহুতো বিভিন্ন বিভিন্ন বিভিন্ন গাঁৱৰপৰাও ইয়ালৈ মাছ নিবলৈ বিভিন্ন ধৰণৰ মানুহ আহে